খদ্য সংস্কৃতি বুলি ক'লে আমি বিহু আহিলে পিঠা পনা বনাওঁ পিঠা পনা যেনেকৈ বিভিন্ন ধৰণৰ পিঠা পনা হৈছে তিল পিঠা নাৰিকল পিঠা ভাপৰ পিঠা তিল পিঠা বনাবলৈ হ'লে তিল লাগিব আৰু বৰা চাউল লাগিব গুৰ লাগিব তিলখিনি ভাজি লৈ খুন্দিব লাগিব তাৰপিছতে গুৰৰ লগত মিহলাই বৰা চাউলৰ পিঠাখিনিৰ সৈতে ভা তেৱাত ভাজিব লাগিব তাৰপিছত নাৰিকল পিঠা বনাওঁ নাৰিকল পিঠা বনাবলৈ হ'লে নাৰিকলখিনি ৰুকি লৈ পিঠা লগত মোৱাই চালনিৰে চালি ভাপত দি নাৰিকল পিঠাখিনি বনাব লাগিব আৰু এক ধৰণে নাৰিকল পিঠা বনাব পাৰি তে সেইটো বনাবলৈ হ'লে ময়দা লাগিব ময়দা বেলি লৈ ৰুটিৰ দৰে বেলি লৈ তাৰ ভিতৰত পিঠাখিনি এই নাৰিকলখিনি ভৰাই তাৰপিছত তেলত ভাজিলে পপ পপ আচলতে কিছুমানে পপ বুলি কয় কিছুমানে নাৰিকল পিঠা বুলি কয় তেনেধৰণে বনাব পাৰি আৰু নাৰিকল লাডু বনাবলৈ হ'লে নাৰিকলখিনি মিহিকৈ পিহনাত পিহি লৈ তাৰপিছতে ভা চেনিখিনি পিহিলৈ দুইখিনি ভাজি যেতিয়ালৈকে হেৰি নহয় আঠা নিচিনা নহয় লাডু বান্ধিব পৰা নহয় তেতিয়ালৈকে ভাজি থাকিব লাগিব তাৰপিছত লাডু হ'ব হ'লে নাৰিকহলখিনি বনাব লাগিব তাত যদি কেইটামান চফ গুটি দি দিয়া হয় তেতিয়া খাবলৈ ভাল হয় সোৱাদটো ভাল লাগে তৰা পিঠা বনাব পাৰোঁ তৰা পিঠা বনাবলৈ হ'লে পিঠা গুৰিখিনি ঢেকীত খুন্ধিলেও হয় মিলত খুন্দিলেও হয় ঢেকীত খুন্দিলে পিঠাখিনি বেছি পানী মোৱাব নেলাগে কিন্তু মিলত খুন্দিবলৈ হ'লে অকণমান পানীত মোৱাই লাডু কৰি অলপ লাডু লাডু কৰি তাত নাৰিকল ঘী অকণমান নিমখ অকণমানো দিব পাৰি তেনেধৰণে তৰাপাতত বান্ধি লৈ গৰম পানীত উতলাই খা উতলাই তাৰ পিছত খাব পাৰি তৰা পিঠা বহুত ভাল হয় তৰা পিঠাটো তৰা পাতৰ গোন্ধ ওলায় বৰ সোৱাদ হয় তৰা পিঠাটো আৰু এনেকৈ বিভিন্ন বিভিন্ন ধৰণৰ পিঠা যেনে কলপিঠা বনাব পাৰি কলপিঠা বনাবলৈ হ'লে কলখিনি প্ৰথমে পথ চালনিত চালি ল'ব লাগে তাৰ পাছত কলখিনিৰ লগত পিঠাগুৰি সানি তাৰপিছতে কলপাতত পিঠাখিনি মেলি দি তেৱাত সেকি দিব লাগে দুইফালে পাত দি টেৱাত সেকি খাবলৈ ভাল হয় সেকি দিলে ধুনীয়াকৈ সিজে আৰু খাবলৈও ভাল হয় তাৰপাছত বিশেষ আৰু খাদ্যৰ ভিতৰত মাছ মাংস বনাবলৈ হ'লে মাছ ঔটেঙা দি ৰান্ধিব পাৰি ঔটেঙা ঢেকীয়া দি মাছৰ টেঙা খায় আৰু মাছ খৰিচা দিও খায় বনাব পাৰি আকৌ মাংস বনাবলৈ হ'লেও ঠিক তেনেধৰণে মাংসও বাঁহগাজ দি বনাব পাৰি ঔটেঙা দি বনাব পাৰি মাংস শুকানকৈ ভাজিও খাব পাৰি মাংস গ্ৰেভি খাব পাৰি কিছুমানে মাংস জুলীয়া বনাই খায় আৰু কচুঠোৰ ঠিক তেনেধৰণে কচুটোও মাছৰ ল সৈতে বনাব পাৰি মাছৰ কচুঠোৰ কিছুমানে টেঙা বনাই খায় আমিও খাওঁ আৰু জলা বনাই খাবলৈ হ'লে জালুক বা জলকীয়া দি বনাব লাগে প্ৰথমে কচুখিনি বইল কৰি ল'ব লাগে তাৰ পাছত মাছ ভাজি তাত কচুখিনি দি জলা দি খাব পাৰি ঠিক তেনেধৰণে টেঙা দি খাবলৈ হ'লেও মাছখিনি ভাজি টেঙা দি ৰান্ধিব পাৰি পাতত দিয়া মাছ বনাব পাৰি পাতত দিয়া মাছ বনাবলৈ হ'লে মাছখিনি ভালকৈ বাছি ধুই লৈ পাতত নুৰিয়ায় নুৰিওৱাৰ আগতেই নিমখ আৰু অকণমান মিঠাতেল দি মোৱাই লৈ অকণমান হালধি দি মোৱাই লৈ পেলাই তৰা পাত নহ'লেবা কলপাতত বান্ধি জুইত পুৰিব পাৰি জুইত পুৰি দিলে মাছখিনি খাবলৈ ভাল হয় গোন্ধও ধুনীয়া ওলায় চুঙা চাউল খাব পাৰি চুঙা চাউল বৰা চাউলৰ খায় সাধাৰণতে বৰা চাউল বিশেষকৈ আঘোণ পুহ মাহত তেনেকুৱাতে খায় নতুন বৰা চাউল যেতিয়া ওলায় তেতিয়া চুঙা চাউল খাব পাৰোঁ চুঙা চাউল খাবলৈ হ'লে বাঁহটো কাটি বাঁহৰ চুঙাটো কাটি এফালে চুঙা বাট থৈ ইফালে বন্ধ কৰি চুঙাটো কাটি ধুনীয়াকৈ পানী দি চুঙাটো ধুই বৰা চাউলখিনি তিয়াই ল'ব লাগে তিয়াই টুকি পেলাই চুঙাত ভৰাব লাগে ভৰাই কলপাত এখনেৰে সোপাটো মাৰি তাৰপিছত ডাঙৰকৈ জুই জ্ৱলাই চুঙাটো পুৰি দিয়া হয় পিছদিনাখনি চুঙাটোৰ পৰা চাউলখিনি উলিয়াই সিজি যায় বৰা চাউলখিনি চাউলখিনি উলিয়াই গাখীৰৰ লগত গাখীৰ গুৰ বা দৈ বা এৱা হ'লেও গুৰ দি খাবলৈ ভাল হয় আৰু খোৱা হয় খাৰলি পানী তেনেকৈ খাৰলি পানীটেঙা বনাবলৈ হ'লেও খাৰলি বনাবলৈ হ'লে সৰিয়হখিনি পিছি লৈ ধুনীয়াকৈ চালনিৰে চালি মিহি কৰি সৰিয়হখিনিত অকণমান খাৰ দি নিমখ দি অকণ জলকীয়া দি কলপাতত বান্ধি থ'ব লাগে তিনিদিনৰ পাছত সেইখিনি খাবলৈ হয় আৰু পানীটেঙা তেনেকৈ বনাবলৈ হ'লে পানীটেঙাত কচু দিয়া হয় নেমু টেঙা চেপি দিয়া হয় আৰু সৰিয়হখিনি ধুনীয়াকৈ গুৰি কৰা সৰিয়হখিনিৰ লগত সানি ৰ'দত দুদিন ৰ'দত বা এই গৰম ঠাইত থৈ দিলে তিনিদিনৰ দিনা সেইখিনিও খাবলৈ ভাল হয় পানীটেঙাতকৈ খাৰলি খাবলৈ অলপ কম সোৱাদ কিন্তু পানীটেঙাখিনি বেছি সোৱাদ হয় তেনেধৰণে খাদ্য সামগ্ৰী তৈয়াৰ কৰা হয়